হেল্ল' দাদা এই আপোনাৰ যে পুলিচ পইণ্টৰ ওচৰত দোকানখন আছিলে মনোজ মনোজ টেইলৰ নহয় জানো তুমি এটা কাম কৰিবাচোন এই তোমাৰ বগা কাপোৰৰ যে পিচটো যে মই যে কৈ থৈছিলোঁ যে তুমি কিমান দাম কৈছিলা মই কিমান দিব লাগিব এতিয়া নিজৰ কা মানুহ বুলি ভাবি কোৱা আৰু দামটো সেই তুমি ইমান দহ টকা দহ টকা দহ টকা কমালে নহ'ব নহয় কুৱালিটি চবতে থাকে এতিয়া চোৱা কুৱালিটি বুলি ক'লে এতিয়া মই বেলেগ দোকানলৈও যাব পাৰোঁ ইমান ভাল ভাল দোকান আছে তোমাৰ তোমাৰ দোকানত কিয় গৈছোঁ বিশ্বাস আছে তুমি ভাল কাপোৰ দিয়া আৰু দামটো কমাবা বুলিয়ে মই যাওঁ গতিকে তুমি চাই কিমান কৈছা দামটো চাৰিশ পঞ্চাছ তুমি চাৰিশ ল'বা আৰু এই হ'ব পাৰিবা চাৰে চাৰিশ ল'বা আৰু তুমি আৰু পঞ্চাছ টকা এটা কম কৰিব নোৱাৰিবা নে নিজৰ বুলি আৰু তাতকে অকণমান কম দামী কি আছে কিমান দামৰ আছে নহয় কিমা আৰু তাতকৈ কিমান কিমান কম দামী আছে মোৰ মানে এই লগৰ এটাৰ লগৰ এটাৰ এই দেহা নামৰ গাৰ্লফ্ৰেণ্ড এজনী আছে তাইৰ কাৰণে বনাব লাগে মানে তাকে মানে মই ভাবিলোঁ তোমাৰ তাতে দিওঁ গতিকে তুমি অকণ কমাই বেছি কৰিবা আৰু মই ৰাতিপুৱা যাম তুমি খালী দামটো কমাই দিবা ঠিক আছে

মই যাম ৰাতিপুৱা যাম তুমি খালী দামটো কমাই দিবা আৰু বেছি দ দাম নধৰিবা আৰু হ'ব দিয়া ঠিক আছে মই ৰাতিপুৱা যাম হ'ব